গৰু ছাগলী পোহা কোনো নীতি নিয়ম নাই আইন নাই নাজানো আৰু শুনাও নাই গাঁৱৰ মানুহে প্ৰত্যেক ঘৰতে গাহৰি পোহে গৰু পোহে ছাগলী পোহে প্ৰত্যেক ঘৰে ঘৰে গাহৰি আছে গাহৰি ফাৰ্ম আছে আৰু গাহৰি পুহিলেহে মানুহে বহুতো উন্নতি হয় গৰু ছাগলী পুহিলে লাভৱান হয় কিছুমান মানুহে আজিকালি নীতি নিয়ম বনাই লৈছে আমুক জাতি মানুহে গাহৰি পুহিব নোৱাৰে আৰু কিছুমান মানুহে মুছলিম মানুহে গাহৰি পুহিব নোৱাৰে আৰু গৰু ছাগলী পুহিব নোৱাৰে আমি সকলো পোহোঁ ছাগলী পোহোঁ গৰু পোহোঁ গাহৰি কুকুৰো পোহোঁ মানুহক মানুহে হিংসা কৰে উন্নতি হোৱা দেখিব নোৱাৰে কাৰণ মানুহে আজিকালি বহুত নীতি নিয়ম মানি লৈছে এবাৰ শুনিছিলোঁ কি কয় মানুহে গৈ গাহৰি পুহিলে সিহঁতক এঘৰীয়া কৰি ৰাখিছিলে সিহঁতৰ হাতেৰে পানী নাখাইছিলে সিহঁতক সমাজৰ মাজৰপৰা এঘৰীয়া কৰি ৰাখিছিলে এৰি দিছিলে সিহঁতৰ মানুহ ঘৰলৈ কোনো নাহিছিলে আমাৰ মাজত সেইবিলাক নাই আমি সকলোৱে গৰু ছাগলী পুহি উন্নতি কৰি আহিছোঁ আৰু উন্নতি কৰিম আৰু আমি ইউটিউব বা চেনেল বাতৰিকাকত আদিৰেপৰা আমি একো প্ৰবন্ধ বা অনুসৰণ নকৰোঁ